মই মাছ ধৰিবৰ বাবে পোন প্ৰথমে মাছ ধৰিবৰ বাবে প্ৰয়োজন হোৱা সা সামগ্ৰী যেনে জাল পলহ জাকৈ খালৈ আদি বস্তুবোৰ আছেনে নাই তাক পোন প্ৰথমে চাই লওঁ আৰু এটা জেগাত একগোট কৰি লওঁ যিহেতু মাছ ধৰিবলৈ যোৱাৰ আগত এইবোৰ খুবেই প্ৰয়োজনীয় তাৰ পিছত ক'বাত জালখন ফটা আছে নিকি বা পুৰণি জালৰ মাৰি কেঞ্চি মাৰিডাল ভঙা আছে নিকি তাক চাই লওঁ যদি ভঙা আছে তাক পুনৰ তৈয়াৰ কৰি লওঁ যদি জালখন ফটা আছে তাক পুনৰ চিলাই লওঁ ঠিক তেনেদৰে মই মাছ ধৰিবলৈ বস্তুবোৰ একেলগে সংগ্ৰহ কৰি যাওঁ মোৰ মাছ ধৰাৰ এখন ৰুটিন বুলি ক'লে তেনেকুৱা নাই কিন্তু মই আগতে আমাৰ গাঁৱৰ সদস্যসকলৰ লগত এবাৰ মাছ ধৰিবলৈ গৈছিলোঁ যেতিয়া তেওঁলোকৰ লগত একগোট খাই গৈছিলোঁ তেতিয়া সকলোৱে মিলি মাছ ধৰিছিলোঁ মাছ ধৰা বুলি ৰুটিন নাই